অ' দাদা মই মানে হেৰি কথা এটা সুুধিব লাগিছিলে যিটো আপোনালোকে যে আপুনি হেৰি জিঅ' হেৰি অ' হেৰি নাথাকে জানো জিঅ' যিটো মানে কাষ্টমাৰ কেয়াৰ অফিচত অঁ সেই সেইটো মানে মোৰ চিমখনৰ মানে কিবা এটা প্ৰব্লেম হৈ আছে ৰিচাৰ্জ কৰিছোঁ ডাটা ডাটা পেকো ভৰাইছোঁ নেটটো মানে ভালকৈ চলা নাই অ' কিবা এটা মানে কৰিব পাৰিব নেকি চাই দিব পাৰিব নেকি অঁ ৰিচাৰ্জটো মই ভৰাইছিলোঁ থ্ৰী নাইণ্টি নাইন থ্ৰী নাইণ্টি নাইনতটো ডেৰ জি বি নে দুই জি বি পাৰ ডে' পায় বুলি কৈছিলে তাৰপৰা এতিয়া আকৌ মোলৈ মেছেজ আহিছে দেই অঁ অঁ মেছেজ আহিছে চেঞ্জ কিবা মানে চেঞ্জ কৰিব লাগিব নেকি নাম্বাৰ তেনেকৈ বুলি আহিছে অঁ মই ভাবিছোঁ নাম্বাৰটোতো এইটো চবতে আছে সেইকাৰণে মই চেঞ্জ নকৰোঁ বুলি ভাবিছোঁ অঁ আপুনি চাই দিব পাৰিব নেকি মানে কি হৈ আছে মোৰ নাম্বাৰটোত নেটটো ভালকৈ চলা নাই ডাটা পেকো ভৰাইছোঁ কালি কালি থ্ৰী নাইনটি নাইনৰ ৰিচাৰ্জো এটা কৰিছোঁ একোৱে চাবপৰা নাই মানে কিবা ডাউনলোডো একো দিবপৰা নাই একো চলা নিউজ চিউজ চাবপৰা নাই একো চাবপৰা নাই অঁ আপুনি কিবা ঠিক কৰি দিব পাৰে নেকি চাবচোন বহুত মানে প্ৰব্লেম হৈছে আৰু এই ৰিচাৰ্জৰ সেই কিবা মানে হেৰি চেঞ্জ কৰিলে বুলি ভাবিছোঁ ৰিচাৰ্জৰ শুনিছোঁ মানে ৰিচাৰ্জৰ প্লেনবিলাক ওৱান নাইণ্টি নাইনৰ কিমান পাৰ ডে' অঁ ঠিক আছে হ'ব